মোৰ ভাল লগা প্ৰিয় লেখক বা কবি বুলি ক'লে মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ নামটোকে ল'ব লাগিব অসমীয়া ভাষা সাহিত্যৰ প্ৰতি তেওঁৰ অৱদান যথেষ্ট

প্ৰান্তিক আৰু সফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল তেখেতে লিখা একাংক নাটক এজাক জোনাকীৰ জিলমিল চুটিগল্প শৃংখলৰ বাবে তেওঁ ঊনৈছশ ছয়সত্তৰ চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তেওঁৰ দ্বাৰা ৰচিত দুখন উপন্যাস হ'ল অন্তৰীপ আৰু আতংকৰ শেষত যিখন ঊনৈছশ বাৱন্ন চনত তেখেতে দশম শ্ৰেণীত পঢ়ি থাকোঁতে ৰচনা কৰে এইখন একমাত্ৰ ডিটেক্টিভ নভেল বুলি কোৱা হয় তেখেতৰ আত্মজীৱনী হ'ল জীৱন বৃত্ত জীৱন ৰেখা মোৰ শৈশৱ মোৰ কৈশোৰ তেখেতৰ দ্বাৰা ৰচিত শিশু সাহিত্য হ'ল মৰমৰ দেউতা শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট এইখন এখন অনাতাঁৰ নাট আছিল ঊনৈছশ সাতান্নব্বৈ চনত এইখন তেখেতে লিখিছিল অন্য দুখন শিশু সাহিত্যিক হ'ল মহাদুষ্টৰ মহাবুদ্ধি আৰু মৰম চলচিত্ৰ জগততো তেখেতে বিশেষ অৱদান আগবঢ়াইছিল যাৰ বাবে ৰজত কমল বঁটা পাইছিল তেখেতৰ দ্বাৰা ৰচিত অগ্নিস্নান নামৰ চলচিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল আৰু কালসন্ধ্যা নামৰ চলচিত্ৰখনৰ বাবে তেখেতক আমি প্ৰথম অসমীয়া হিন্দী চলচিত্ৰ পৰিচালক হিচাপে জানোঁ আৰু এই সন্ধ্যাৰাগ নামৰ ছবিৰ পৰিচালক হিচাপে তেওঁ প্ৰথম চিনেমাত প্ৰৱেশ কৰে তেখেতে লাভ কৰা কেইটামান বঁটা হ'ল সাহিত্য একাডেমি বঁটা যিটো তেখেতে ঊনৈছশ ছয়সত্তৰ চনত লাভ কৰিছিল ঊনৈছশ নব্বৈ চনত অসম উপত্যকা বঁটা লাভ কৰিছিল আৰু দুহেজাৰ এক চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল তাৰোপৰি তেখেত আছিল আবাহন থিয়েটাৰৰ নাট্যকাৰ আৰু পৰিচালক অসমীয়া ভাষা সাহিত্যৰ প্ৰতি তেখেতৰ বিশেষ এই অৱদান সমূহৰ বাবে

এজন প্ৰিয় লেখক বা কবি হিচাপে মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া দেৱক বাচনি কৰোঁ